আমাৰ এতিয়া চৰকাৰ বুলি ক'লে আমাৰ এতিয়া বি জে পি চৰকাৰ হৈ আছে বি জে পি চৰকাৰখনত বিভিন্ন ধৰণৰ আঁচনি উলিয়াইছে সেই আচঁনিবোৰৰ ভিতৰত হৈছে অৰুণোদয় আচঁনি আৰু কৃষি কৃষি আচঁনি আৰু সুকন্যা আচঁনি আৰু তেনে তেনেদৰে বিভিন্ন ধৰণৰ অঁ আচঁনিও ওলাইছে আৰু শ্ৰমিকসকলৰ ভিতৰতো এখন আচঁনি আছে শ্ৰম শ্ৰম শ্ৰমিক শ্ৰমিক কাৰ্ড বুলি কয় তাত আছে সেইবোৰ আচঁনি ওলাইছে আজিকালি মানে চৰকাৰৰ ভিতৰত আচঁনিবোৰ উলিয়াইছে হয় কিন্তু পোৱাই পাইছে নোপোৱাই নাই কাৰণ আজি মোৰ ক্ষেত্ৰতেই হওঁক মই অৰুণোদয় আচঁনি কৰিছিলোঁ অৰুণোদয় আচঁনি আজিলৈকে মই পোৱা নাই আৰু চৰকাৰৰ পৰাও তেনেধৰণৰ বিভিন্ন আচঁনি মই পোৱা নাই আৰু ঠিক তেনেদৰে চৰকাৰী ঘৰ পোৱা নাই ঘৰৰ নামত ঘৰৰ ঘৰটো মই এইবাৰ যদি আহে কৰিম বুলি ভাবিছোঁ আৰু আৰু তেনেকৈ অৰুণোদয় আচঁনি কৰি থৈছোঁ কিন্তু আজিলৈকে সোমোৱা নাই আৰু আৰু ঠিক তেনেকৈ মই ইমান লাভৱান হোৱা নাই এই আচঁনিৰ দ্বাৰা কাৰণ মই আজিলৈকে পোৱাই নাই এইবোৰ আচঁনি আৰু আৰু মানু মানুহৰ দুখীয়া শ্ৰেণীৰ মানুহৰ কাৰণেই এই পুঁজিবোৰ উলিয়াইছে চৰকাৰে কিন্তু মই চৰকাৰখন বেয়া পোৱা নাই চৰকাৰখন ভালেই কিন্তু তাৰ আচঁনিবোৰো ভালেই উলিয়াইছে সেই হিচাপে মানুহ মানুহবোৰে ভাল পাইছে কিন্তু এফালে যেনেকে আচঁনিবোৰ উলিয়াইছে আনফালে কিন্তু বস্তুৰ দামবোৰো ঠিক তেনেদৰে বেছি বাহিছে কাৰণ কাৰণ এফালে বস্তুৰ দাম বাহিছে আৰু এফালে আচঁনি উলিয়াইছে কাৰণ দামৰ আজি চিলিণ্ডাৰৰ ক্ষেত্ৰতে হওঁক শাক পাচলিৰ ক্ষেত্ৰতে হওঁক চাউলৰ ক্ষেত্ৰতে হওঁক বহুত ধৰণে দামবোৰ বাঢ়িছে আৰু আমি দুখীয়া পৰ্য্য়ায়ৰ মানুহবোৰ খাব কাম কৰি খোৱা মানুহে আৰু ইমানবোৰ আমিতো কিনিব নোৱাৰোঁ আৰু তাৰ তাৰ বিপৰীতে কাম পালেহে আমিতো সেইবোৰ কৰিব পাৰোঁ আৰু ঠিক তেনেকৈ আমাৰ দামবোৰ বঢ়াৰ কাৰণে আমাৰ বহুত বেয়া হৈছে চলিবলৈ বহুত অসুবিধা হৈছে কিন্তু চৰকাৰী যিবোৰ বিষয়া কৰ্মচাৰী সিহঁতৰবোৰ কাৰণে ভাল হৈছে সিহঁতে দৰমহা পাৰে দৰমহা পায় মাহেকত আৰু আমি আমি আমিবোৰ হৈছো কাম কৰোঁ আৰু সেই কামৰ পৰাহে আমাৰ প্ৰয়োজনীয় বস্তুবোৰ কিনোঁ এতিয়া চিলিণ্ডাৰৰ ক্ষেত্ৰতে হওঁক চিলিণ্ডাৰটো আমিতো ইমানকৈ ল'বলৈ নোৱাৰোঁ আৰু এবাৰ যদি চিলিণ্ডাৰ ল'ব লগা হয় আকৌ অহা মাহতো আমি সেই চিলিণ্ডাৰটো আমি ল'ব নোৱাৰোঁ ঠিক তেনেদৰে বিভিন্ন অসুবিধা আছে আমাৰ ল'ৰা ছোৱালী পঢ়াৰ ক্ষেত্ৰতে হওঁক আৰু এই আচঁনিবোৰ আচঁনিবোৰ কিন্তু উলিয়াইছে ভালেই হৈছে কিন্তু এই আচঁনিৰ পৰা মই ইমান এটা লাভৱান হোৱা নাই বেলেগৰ লাভৱান হৈছে কিন্তু মোৰ পৰা মই যিহেতু এই চৰকাৰখনৰ পৰা মই লাভ পোৱা নাই